অসমৰ সংস্কৃতিৰ মূল জীৱিকা হৈছে কৃষি কৃষি মূলতে অসমৰ প্ৰধানতঃ ধান আৰু চাহৰ খেতি প্ৰচুৰ পৰিমাণে হোৱা দেখা যায় ধান বুলি ধানৰ খেতি অসমত বাৰ মাহেই হয় আৰু চাহৰ খেতিৰ ফলতো অসমত প্ৰচুৰ পৰিমাণে আয় উপাৰ্জন কৰিব পাৰে কিন্তু ইয়াৰ লগতে অসমত অধিক মাত্ৰাত শাক পাচলিৰো উৎপন্ন হোৱা দেখা যায় বৰ্তমান সময়ত আজিকালিৰ যুৱ প্ৰজন্মই খেতিৰ পৰা আঁতৰি অহা দেখিবলৈ পোৱা গৈছে খেতি তেওঁলোকে অসমত খেতি কৰিবলৈ টান পোৱা হৈছে কাৰণ তেওঁলোকে আজিকালি শিক্ষাৰ উচ্চ শিক্ষাৰ পিছত লাগোঁতে লাগোঁতে তেওঁলোকে খেতি কৰিবলৈ লাজ বা কুণ্ঠাবোধ কৰিব ধৰে আগতে আগৰ দিনত অসমত গাঁৱৰ সমাজৰ মানুহবিলাক কেৱল কৃষি কৰ্মৰ লগতে জড়িত আছিল কিন্তু আজিকালি তেওঁলোকে কৃষি ভূমিত বেলেগ বেলেগ ফেক্টৰী বা অন্য কিবা কামত কটোৱাব লগা হৈছে ইয়াৰ উপৰিও অসমত আজিকালি গ ডাঙৰ ডাঙৰ মূল্যৱান গছৰ পুলিৰো খেতি কৰা হয় ইয়াৰ ফলত কৃষিভূমিত যোনটো ধানৰ কাৰণে খেতি মাটিৰ দ প্ৰয়োজন সেই মাটিৰ কম হ'বলৈ ধৰিছে আগতে গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰত গৰু বা গোহালি আছিল গোহালিত তেওঁলোকে গৰু ৰাখিছে যাৰ দ্বাৰা তেওঁলোকে হালেৰে না নাঙলেৰে খেতি কৰিছিল কিন্তু আজিকালি আধুনিক যুগত তেওঁলোকে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰৰ ব্যৱহাৰ কৰে আৰু ট্ৰেক্টৰৰ ব্যৱহাৰৰ ফলত মানুহে অধিক টকা ব্যয় কৰিব লগা হয় খেতিৰ খেতিৰ বাবে আগৰ তুলনাত যাৰ বাবে খেতিৰ পৰা লাভ লাভৰ যোনটো পৰিমাণ সেইটো দিনক দিনে কমি গৈছে তদুপৰি খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায় যাৰ বাবেও আজিকালি অ মানুহে খেতি কৰিব বাদ দি চাকৰিৰ পিছতহে দৌৰা দেখা গৈছে খেতি খেতি অসমৰ প্ৰধান জীৱিকা আছিল যদিও আজিকালি গাঁও সমাজৰ যুৱ প্ৰজন্ময়ো অ গাঁওবিলাকৰ পৰা বাহিৰত ওলাই চহৰ বা অসমৰ পৰা দূৰৈত গৈ থাকি চাকৰি কৰিবলৈহে বেছি উৎসুক তাৰোপৰি খেতি কৰি কৰাটো আজিকালিৰ যুৱ প্ৰজন্মই লাজৰ কাম বা এটা সৰু কাম বুলিহে ভাবিব ধৰিছে কিন্তু সেইয়া সঁচা কথা নহয় কাৰণ খেতি কৰিলেহে মানুহৰ নিজৰ প্ৰয়োজনীয় যিখিনি তেওঁলোকে গোটাই ল'ব পৰাৰ উপৰিও বাকি ৰাইজৰ বাবেও তেওঁলোকে আহাৰ প্ৰস্তুত কৰিব পাৰিছে